অসমৰ সাংস্কৃতিক মূল্যবোধৰ সৈতে আধুনিক মনোৰঞ্জনৰ ওপৰত আমাৰ বহুত অসমীয়া কণ্ঠশিল্পীয়ে বজাই ৰাখিছে যেনে পাপন দা জুবিন গাৰ্গ আদি কৰি আধুনিক যুগত কেনেধৰণে সাংস্কৃতিক থ'ব লাগে সেইবোৰ আমাৰ কিছুমান বিহুগানতো পোৱা যায় আজিকালি আধুনিক যুগত বহুতো ধৰণৰ আধুনিক গান অসমীয়াত ওলাইছে কিন্তু যদি আমি কিছুমান গান শুনিব যাওঁ তাত আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাগত যিবোৰ আছে যেনে বহাগ বিহুত মাঘ বিহুত কাতি বিহুত সেইবোৰ আমি শুনিব পাওঁ

আমাৰ নিজৰ সংস্কৃতিক বজাই ৰখা আমাৰ নিজৰ দ্বায়িত্ব গতিকে যিমান পাৰোঁ আমি নিজৰ সংস্কৃতিক বজাই ৰাখোঁ